অঁ হয় কওকচোন অঁ হয় হয় অঁ মাংস আছে কওকচোন কি মাংস লাগিব গাহৰি মুৰ্গী হাঁহ গাহৰি আপোনাৰ চাৰিশ টকা কে জি

এই আমাৰ ইয়াত কালিৰ মাল নেপায়ে চব ফ্ৰেছ ফ্ৰেছ ব্ৰইলাৰ তিনিশ টকা

লোকেল কুকুৰা আপোনাৰ ছশ টকা হ'ব কে জি হাঁহটো এতিয়া দোকানত নাই মানে আনিব লাগিব অলপ দেৰি হ'ব এই গাহৰি একদম পূৰা ডাঙৰ পঞ্চাছ কে জি ওজনৰ আছিলে তেলো পাব আপুনি কাঠ মাংস পাব যি বিচাৰিছে সেয়াই পাব আৰু দুইটা সমানে আপুনি যিমান বিচাৰিছে আৰু যেনেকৈ বিচাৰিছে পাবই আৰু কিমান লাগিব বাৰু আপোনাক মাংসটো আপুনি ফ্ৰেছ কৈছোঁ নহয় আমি কালিৰ মাল নেৰাখোঁৱেই আমাৰ দোকানত ফ্ৰীজেই নাই কালিৰ মাল কালিৰ মাল ৰাখিবলৈ আপুনি এতিয়া অৰ্ডাৰটো কওক আৰু কিমান লাগিব কিহৰ গাহৰিটোৰ গাহৰিটো আপোনাৰ লোকেল লোকেল গাহৰি আমি ফাৰ্মৰ মাল নানোৱেই সেইটো গাহৰি বিক্ৰীও নহয় আজিকালি আমাৰ লোকেলবিলাকেই বিক্ৰী হয় আৰু

সেইটোৱে আপুনি কিমান বিচাৰিছে বাৰু অঁ সাত আঠ কে জিমান দামটো হ'ব ডিস্কাউণ্ট এটা পাব বাৰু ইমানকৈ লৈছে যেতিয়া চাৰে তিনিশটো বেছি কম হৈ যাব নেকি ইমানটো নহ'ব নোৱাৰিম নাই নাই বেছি লছ হৈ যাব তিনিশ আশী টকামানকৈ পাৰিলে পাৰি আৰু যদি আপুনি দিয়ে তাতকৈ আৰু কমাব নোৱাৰি আৰু নোৱাৰি নোৱাৰি নোৱাৰি তলপেটৰ মাংস আপুনি যদি সোনকালে আহে এতিয়া এঘণ্টাৰ ভিতৰত আহিলে পাব কাৰণ আমাৰ ইয়াতো কাষ্টমাৰ ৰৈ থাকে ন ইয়াত বিক্ৰীটো অলপ বেছি মানে সোনকালে মালটো শেষ হৈ যায় আপুনি সোনকালে আহিব লাগিব আঠ কে জি ন হেৰি চৰ্বি আৰু কাঠ মাংস কিমান পৰিমাণে ৰাখিম সমানে ন অঁ অঁ অঁ আৰু হাঁহটো বিচাৰিছিলেযে যে মই ফাৰ্মৰপৰা আনি দিব পাৰিম তিনি ঘণ্টামান লাগিব খালি গাহৰিটোৱে হ'ব ন অঁ ঠিক আছে বাৰু আপুনি পেমেণ্টটো কেনেকৈ কৰিব অনলাইনত কৰিব নে কেছ কৰিব অনলাইনে মাৰিব ন মই কিউ আৰটো হোৱাটচাপত দি দিম অঁ অঁ আপুনি এডভান্স নিদিয়ে মানে ঠিক আছে তেতিয়া খালি এঘণ্টাৰ ভিতৰতে আহিব লাগিব দেই মানে এনেকৈ আমি ৰাখি থ'ব নোৱাৰিম মালটো অঁ অঁ হ'ব দিয়ক